মই চিনি পোৱা অৱসৰপ্ৰাপ্ত শিক্ষক হৈছে আমাৰ অঞ্চলৰ আনকি মোৰ ঘৰৰ বৰ দেউতা তেখেতৰ শিক্ষকতা জীৱনৰ কথা বা কাহিনী বৰ বিশাল কৈ শেষ কৰিব নোৱাৰা তথাপিও কিছু পৰিমাণে ক'বলৈ গ'লে তেখেতে এজন সু শিক্ষকৰ লগতে তেখেত এজন বুদ্ধিজীৱী তেখেতৰ নাম হ'ল জয়চন্দ্ৰ নাথ তেখেতে শিক্ষকতা জীৱন আৰম্ভ কৰিছিল এখন ভিতৰুৱা অঞ্চলৰ গাঁও লালাবৰীৰপৰা আৰু স্কুলখনৰ স্কুলখন আছিল এল পি স্কুল পিছলৈ তেওঁ বিষয় শিক্ষক হিচাপে আগিয়াত অৱস্থিত জগেন্দ্ৰনাথ মেম'ৰিয়েল বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে যেনেকৈ ম'মবতি এডালে নিজেই গলি আনক পোহৰ বিলায় ঠিক তেনেদৰে তেখেতে নিজৰ জ্ঞান অনুসৰি ছাত্ৰ ছাত্ৰীৰ মাজত নিজৰ জ্ঞান ভগাই দিছিল কিছু বছৰৰ পিছত তেখেতে সেই স্কুলখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মনোনিত হয় অধ্যক্ষ হোৱাৰ পিছতে তেখেতে স্কুল স্কুলখনৰ দায়িত্বৰ লগতে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল তেখেতে স্কুলখনৰ চাৰিওফালৰপৰা সুনাম কঢ়িয়াব সফল হৈছিল কিছু বছৰ স্কুলৰ দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছিল অৱসৰ গ্ৰহণ কৰিও আজিও তেখেতে সমাজৰ সকলো কামত যোগদান কৰি আছে